হেল্ল' ছাৰ নমস্কাৰ মই আপোনাৰ যোগেদি এটা ঘড়ী অৰ্ডাৰ দিছিলোঁ বৰ্তমানে মই ওচৰৰ এখন শ্বপিং মলৰ পৰা তাতকৈ এটা উন্নত মানৰ আৰু কম হেৰিতে মানে এটা ঘড়ী পাইছোঁ সেয়ে মই সেই ঘড়ীটো ক্ৰয় কৰিব বিচাৰোঁ অনুগ্ৰহ কৰি আপোনাৰ পৰা যিটো ঘড়ী মই ক্ৰয় কৰিব বিচাৰিছিলোঁ সেইটো যাতে আপুনি মোক কি কয় কেনচেল কৰি সহায় কৰে সেয়ে আপোনাৰ প্ৰতি মোৰ অনুৰোধ